হেল্ল' ভাইটি নি

কি কৰিছ স্বাস্থ্য কেনেকুৱা হয় নেকি ক'ৰবাত খোজ চোজ এনে কেতিয়াবা কাঢ়িবলৈ গৈছ অঁ খোজ কাঢ়িলে ভাল ময়ো সেই যাম বুলি ভাবিছোঁ কিন্তু লগ এটা নাথাকে যে সেইকাৰণে অকলে যাবলৈয়ো ভাল নালাগে অঁ কাঢ়িবি নি খোজ তেতিয়াহ'লে কাইলৈ কোনোবা এটা সময়ত ৰাতিপুৱা নহ'লে আবেলি সময়ত খোজ কাঢ়িব যাম অঁ এটিং ফিল্ডত অঁ এটিং অঁ এটিং ফিল্ডত নহ'লে কাইলৈ আবেলি পাঁচটামান বজাৰ পৰা দুয়োটাই খোজ কাঢ়িব যাম একো অসুবিধা নহয় ন' আবেলি গ'লে অঁ ঠিক আছে হ'ব তেতিয়াহ'লে অঁ